হয় অঁ ভালেইহে আছোঁ আছোঁ ভালনে তোমালোকৰ অঁ অঁ অঁ অঁ মই জানিছোঁৱেই দৰকাৰ থাকিলেহেতো ফোনটো কৰা অঁ এনেই ফোন কৰা নহয়েই আৰু মোৰ ভালেই অঁ অঁ হেৰি নাম্বাৰটো মোৰ ছেভ আছেই বাৰু তোমাৰ নাম্বাৰটো অঁ ফোনহে কৰিবলৈ নহয় আৰু কেতিয়াবা মাংস দৰকাৰ হ'লে ফোন কৰা যে তেতিয়া ছেভ কৰি থোৱা হৈছিলে হপায় অঁ ছেভ আছে অঁ কোৱাচোন বাৰু আছে আৰু মোটামুটি চলি আছে আৰু অঁ অঁ কিবা আছে নেকি অঁ হয় হয় হয় অঁ দিবপৰা হ'ব তুমি গোটাকেই নিয়ানে কাটি নিয়ানে সেইটো তোমাৰ কথা আৰু হয় হয় হয় দাম মানে দুশকৈয়ে দি আছো বাৰু মানুহক অঁ তুমি বাৰু এশ নব্বৈ টকামানকৈয়ে দিবা আৰু নব্বৈ টকাকৈয়ে দিবা অঁ দহ টকাকৈ চাই দিছোঁ আৰু অঁ পাৰ কিলোত হয় হয় অঁ অঁ ঠিক আছে বাৰু তুমি আগদিনাখনিয়ে ক'ল ফোন এটা কৰি দিবা মই তেতিয়া মানে ল'ৰাটোৰ হতোৱাই সেইখিনি ৰেডি কৰাই কটাই কাট কোট কৰাই মেলি ঘৰতে দিয়াই দিয়াম অঁ খালি ল'ৰাটোক কিবা এটা দি দিবা আৰু অঁ মনটোকে ভাল লাগিব অঁ অঁ এনেই ঠিক আছে বাৰু চাম যত্ন কৰি পাৰিলেতো নিমন্ত্ৰণ ৰক্ষা কৰিবলৈকে চাম আৰু কি কেইবছৰ পূৰ হ'ব ল'ৰাৰ অঁ আহিবনে বাইহাতালৈ ল'ৰাৰ ঘৰলৈ অঁ হয় হয় আজিকালিতো ফেষ্টিভেলৰ নিচিনাই হৈছে আৰু বাৰ্থডেটো অঁ হয় আমাৰ দিনতহে মা দেউতাৰ বাৰ্থডে'ও মনত ডেটটোও মনত নাই হয় অজিকালি বাৰ্থডে' বুলিলে আৰু ফেষ্টিভেল এটা ডাঙৰ আৰু হয় সেইটোৱেই ঠিক আছিলে বাৰু আগৰ সেইবিলাকেই কৰে মানুহে হয় আজিকালি ল'ৰা ছোৱালী মাংস নহ'লে মানে একো প্ৰগ্ৰেমেই চাতল নহয় নহয়

হয় হয় হয় লগৰবোৰকো মাতি দিব লাগে আৰু ঘৰলৈকে ঘৰত ইমান ডাঙৰকৈ আয়োজন হৈছে যেতিয়া হয় আকৌ ৰেষ্টুৰেণ্টৰ খুওৱা সেইটো এটা বেলেগ খৰচ আহি পৰে অঁ হয় পাৰ্টি দিব লাগিব ডাবোল খৰচ হয় হয় উপায় নাই ল'ৰা ছোৱালীৰপৰা

চলিছে আৰু সহায় আৰু খামো ল'ৰা ছোৱালীতকৈয়ো হাঁহ কুকুৰা প্ৰতিপালনত বেছিহে সময় মানে খৰচ কৰিবলগীয়া হয় মাজে সময়ে এইবোৰ বেমাৰ হ'ব পৰে সেইবিলাকত মানে মেডিচিন লগোৱা সময়মতে দানা খুওৱা অঁ সেইখিনিত মানে লাগি থাকোঁতে আজৰি নাই আৰু

অঁ হয় আপুনি খালি আগদিনা খবৰ ফোন এটা কৰিব মই পাহৰিবও পাৰোঁ অঁ বাৰু ঠিক আছে বাৰু হ'ব দিয়ক ঠিক আছে ঠিক